হয় মই ঋতু বুলি ক'লে ভ্ৰমণ বুলি ক'লে মই শৰৎ কালত মই ভ্ৰমণ কৰিবলৈ বেছি পচন্দ কৰিম কাৰণ শৰৎ কালটো এটা নাতিশীতোষ্ণ পৰিৱেশ থাকে য'লেকৈ যাওঁ তাত বেছি গৰমো নাথাকে আৰু বেছি ঠাণ্ডাও নহয় গতিকে সেইটো ক্ষেত্ৰত ধৰক মানে যিটো লাগেজ লাগেজৰ যিটো কথা মানে অতিৰিক্ত বোজা বহন কৰিবলগীয়া নহয় আৰু বতৰ ফৰকাল থাকে বৰষুণ নাথাকে বেছি গৰমো নাথাকে গতিকে তেনেকুৱা সময়ত মানে ভ্ৰমণ কৰিবলৈ খুবেই ভাল লাগিব গতিকে এইখিনিয়ে কথা